ইয়াত আচলতে এটা বৰ ডাঙৰ পৰিৱেশ পাইছোঁ কাৰণ গাঁৱত যেতিয়া পঢ়িছিলোঁ তেতিয়া অকল স্কুলখনেই মানে তাৰে ভিতৰতে আছিলোঁ তাৰে বাহিৰৰ সিমান একো পৰিৱেশটো দেখা নাছিলোঁ এতিয়া ইয়াতে যেতিয়া আহিলোঁ পঢ়াৰ উপৰিও বাকী কুইজ হওক তৰ্ক হওক বা নাচ গান আদি চবৰে কিছুমান সুবিধা পাইছোঁ যিটো মই গাঁৱত পোৱা নাছিলোঁ আগতে গাঁৱত সকলোবিলাক দেশৰ ৰাজনীতিৰ কথা অৰ্থনীতিৰ কথা এইবোৰ বস্তু তাত সেনেকৈ আলোচনা হোৱা নাছিলে বা বেলেগৰ লগত তেনেকৈ আলোচনা কৰিব পৰা নাছিলোঁ কিন্তু কটনখন হৈছে য'ত অসমৰ প্ৰায় সকলো ঠাইৰ মানুহেই পঢ়িব আহে গতিকে তেওঁলোকৰ সংস্পৰ্শত আহি তেওঁলোকৰ কথা জনা বিভিন্ন জাতি জনগোষ্ঠীৰ কথা জনা কিছুমান ডিমা হাছাউৰ পৰা আহে তেওঁলোকৰ পৰা ডিমাছা কিছুমান সংস্কৃতি কোকৰাঝাৰৰ পৰা আহে তেওঁলোকৰ পৰা বড়োৰ কিছুমান সংস্কৃতিৰ বিষয়ে জানিব পাৰিলোঁ তেওঁলোকৰ ভাষাৰ বিষয়ে কিছু এটা আভাস পালোঁ ইয়াৰোপৰি কটনে আৰু বহুত কিবা কিবি দিছে ভাষা আন্দোলনৰ শ্বহীদসকলৰ বিষয়ে জানিব পাৰিলোঁ অসমৰ নানা ৰাজনীতি অৰ্থনীতি সাংস্কৃতিক পটভূমিৰ বিষয়ে তথা তাৰ ওপৰত নিজৰ বিচাৰ বিবেচনা দিব পাৰিলোঁ বিভিন্ন ধৰণৰ আলোচনীৰ কথা জানিলোঁ কটনৰ আছে আগতে যেতিয়া গাঁৱত আছিলোঁ অকল অসমৰে প্ৰায় অসমৰে কিতাপ কেইখনমান আছিল দেশৰ বেলেগ ৰাইটাৰবিলাকৰ লিখকবিলাকৰো কিতাপ কিছুমান নাছিল কিন্তু কটনত সেই কিতাপবিলাক পাইছোঁ ইয়াৰোপৰি দেশৰ বাহিৰৰ ভাৰতৰ বাহিৰৰো কিছুমান জেগাৰ কিছুমান কিতাপ পাইছোঁ যিবিলাকে বহুত বেছি সহায় কৰিছে তাৰ কাৰণে ভাল লাগিছে আৰু